অসম অসম এটা এনেকুৱা জেগা য'ত আমি বহুতে ধৰণৰ মানুহ বা বসবাস কৰোঁ আমি যেনে ক'ব হ'লে ইয়াত আমি অসমত অসমীয়া বেংগলী বিহাৰী মাৰোৱাৰী মিচিং নেপালী চব বেলেগ বেলেগ জাতি বেলেগ বেলেগ ধৰণৰ মানুহ আমি একেলগতে বসবাস কৰোঁ আমি আৰু বহুতগাল আমি পৰম্পৰাগত উৎসৱ বহুতগাল আমি একেলগে আমি গোট খাই আমি সংগঠিত হওঁ যেনেকৈ আমাৰ অসমৰ আটাইতকৈ ভাল আৰু মনোৰম আমাৰ ফেষ্টিভেল এটা উৎসৱ বুলি ক'লে বিহু বিহু তিনিটা আছে প্ৰথম হ'ল মাঘ বিহু তাৰপিছত বহাগ বিহু তাৰপিছত কাতি বিহু তিনিটা বিহুকে আমি সকলো অসমবাসীয়ে খুব ভালভাৱে আমি উৎসৱ নিচিনাকৈ একেলগত ভালকৈ চবে ভালকৈ সংগঠিত হৈ ব্যৱহাৰ আৰু উৎসৱটো পালন কৰোঁ যাতে আমি নিজৰ ডাইভাৰ্ছিটি যোনটো অসমৰ হয় সেইটো আমি ভালকে প্ৰদৰ্শন কৰোঁ লগতে আমাৰ বেলেগ বেলেগ আমাৰ ট্ৰাইব যেনেকৈ আমাৰ বেলেগ বেলেগ অঞ্চলত থকা মানুহ যেনেকৈ মিচিঙৰ কাৰণে হ'ল আলি আই লৃগাং য'ত সিহঁতি নিজৰ নিজৰ ট্ৰাইবেল বস্তুকেইটা বা কালচাৰকেইটা কেনেকৈ কেনেকৈ ভাল আৰু ভাল অৱস্থিত দেখুওৱা হয় ইহঁতি জাষ্ট দেখুৱাব বিচাৰে আৰু ইহঁতি কেনেকৈ নিজৰ ট্ৰাইবৰ জেগাত যেনেকৈ এতিয়া ধেমাজি নিচিনা জিলাত য'ত মিচিঙৰ কমিউনিটি অলপমান বেছি তাত কেনেকৈ ইহঁতি থাকে ইহঁতৰ কালচাৰ কি চব ইহঁতি এনেকৈ ক'ব বিচাৰে লগতে কেইটামান বেলেগ পয়া হ'ল যেনেকৈ হ'ল অম্বুবাচী মেলা জোনবিল মেলা বাথৌ পূজা এইকেইটাতো মানুহকেইটা লগতে লগ খাই কিনে একেলগতে সংগঠিত হৈ উৎসৱটো পালন কৰে য'তে দেখায় কি মানুহকেইটা আমি লগতে থাকি কিনে লগতে আমি ডাঙৰ হৈ কিনে আমি একেলগত থাকিব পাৰোঁ লগতে আমি দেখাওঁ কি যোনটো ডাইভাৰ্ছিফাইড কালচাৰ নিচিনাকৈ আমি যোনটো কওঁ ইংলিছত সেইটো আমি লগতে কেনেকৈ একেলগত বসবাস কৰিব পাৰি আৰু কিছুমান বেলেগ আৰু পূজা যেনেকৈ হৈ গ'ল গৰ্বা হৰ্নি গৰ্বা ৰজনি গৰ্বা তাৰপিছত মাজুলি ফেষ্টিভেল যেনেকৈ হৈ গ'ল তেনেকৈ কেতিয়াবা চাহপাতৰ জেগাত টি ফেষ্টিভেলো হয় কৰম পূজা বৈশাগু ফেষ্টিভেল এইকেইটা চব আমি লগতে আমি উৎসৱ নিচিনাকৈ পালন কৰোঁ আৰু অসমবাসী চবেই লগত থাকিবলৈ চেষ্টা কৰোঁ